এইখন চিন্ময় মোবাইল দোকান হয়নে আপোনালোকৰ পৰা মই এসপ্তাহমানৰ আগত এটা মোবাইল লৈছিলোঁ মোবাইলটো আপোনাৰ দহ হাজাৰ টকা দি লৈছিলোঁ মোবাইলটো ভাল নহয় এসপ্তাহতে মই ইমানবোৰ প্ৰব্লেম পাইছোঁ আপোনাৰ ফটো চটো নুঠে ফাটি ফাটি যায় ফটোবিলাক চাউণ্ড বেয়া চাউণ্ডটো আপোনাৰ ক্লীয়াৰ নাহে আৰু আপোনাৰ মোবাইলটোতো আপোনালোকে ভাল বুলিয়ে কৈছিলে গতিকে এই এসপ্তাহতে মোবাইলটো ইমানখিনি বেয়া ওলাইছে টেম্পাৰখন অকণমানকৈ পৰোঁতেই টেম্পাৰখন ফাটি গৈছে ডিচপ্লেখন সৰু ভাল নহয় মোবাইলটো ও আপোনালোকেতো ভাল বুলিয়েই কৈছিল ন' এ এনেকুৱা মোবাইল এটা দিছে পইচাটোওটো বেছিকৈ লৈছে এ গতিকতে অকণমান ভাল মোবাইল এটা দিব লাগিছিল ভাল বুলি কৈ আপোনালোকে যিটো মোবাইল দিলে ক'ভাৰখন বেয়া হৈ গৈছে এইকেইদিনতে এ মোবাইলটো মানে ব্যৱহাৰ কৰি মই ইমান বেয়া পাইছোঁ ইমান কম দিনতে ইমান বেয়া হৈ যাব বুলি ভবা নাছিলোঁ গতিকতে আপোনালোকে পইচাটো বেছিকৈ লৈছে যেতিয়া মোবাইলটো ভালেই দিব লাগিছিল এনেকুৱা মোবাইল এটা দিলে ভাল নহয় মোবাইলটো